হয় ভিভো অপ্পো ছুমো ৰেডমি আইফোন অঁ দামী মোবাইল কিনা দৈনন্দিন কামজ কামৰ কাৰণে কামৰ কাজ কাৰণে লাগে আৰু মই সহায়ক হ'ব বুলি মই ভাবোঁ কিন্তু আপোনাৰ আমাৰ জীৱনত সহজ কৰি তোলে যথেষ্ট সহজ কৰি তোলে কিন্তু আজিকালি এই কিবা বস্তু নেজানিলে আমি ছাৰ্চ কৰি যিবিলাক বস্তু পাওঁ যিবিলাক প্ৰশ্নৰ উত্তৰবিলাক পাই যাওঁ জেগাবিলাক কোন ঠাইত আছিলে আমি চাব পাৰোঁ আৰু সেইমতে আমি গৈ ওলাব পাৰোঁ আৰু মোবাইলবিলাকে আমাক কৈ দিয়ে তেওঁ মোবাইল এটা হৈছে পথ প্ৰদৰ্শক যিবিলাক আমি নেজানো শিক্ষাৰ ক্ষেত্ৰতো পথ প্ৰদৰ্শক হয় আৰু ক'ৰবাত ভ্ৰমণ কৰিবলৈ যাওঁতেও প পথ প্ৰদৰ্শক হয় অন্যান্য বস্তুবিলাক ৰেকৰ্ড কৰি ৰাখিবৰ কাৰণেও এইখিনি আমাক খুব প্ৰধান আহিলা এই মোবাইল যদি নাথাকিলেহেঁতেন আজি ডিজিটেল ইণ্ডিয়াৰ দিনত আমি জীয়াই থাকিবও নোৱাৰিলোহেঁতেন আৰু এইবিলাক এতিয়া ডিজিটেল হৈ যোৱাৰ কাৰণে এতিয়া সকলো বস্তু আমাৰ এই এতিয়া কাগজ পত্ৰ লৈ ফুৰিব নেলাগে এই মোবাইলটো যদি হাতত থাকে আৰু মোবাইলটো যদি আমি ভালদৰে সংৰক্ষণ কৰি ৰাখোঁ এই মোবাইলে গোটেইখিনি কথা ক'ব আৰু মোবাইল আমাৰ অতি প্ৰয়োজনীয় বস্তু গতিকে মো ভাল মোবাইল বুলি ক'বলৈ গ'লে এই আইফোনটোকে মই বুলি ভাবোঁ